মই টি ভি বেছিকৈ চাবাৰ নায়ে টি ভি চিৰিয়েল কেতিয়াবা এখান দুখান চিৰিয়েল চাওঁ আৰু তোমাৰ বাতৰিটো মই এনেকৈ চাবাৰ নায়ে চিৰিয়েল ক'ৰবাত এখান বা দুখান চাওঁ আৰু সদায় নাচাওঁ কেতিয়াবা এই ভাত বানাই থাকলি অলপ সময় পালি অলপমান চাওঁ আৰু ছোৱালীটোৰ লগত অলপমান চাওঁ চিৰিয়েল একদম লাগি ভাগি আৰু চিৰিয়েলখেন গোটেই নাই শেষ কৰি নাচাওঁ আৰু অসমীয়া চিৰিয়েলো চাওঁ বা হিন্দী চিৰিয়েলো চাওঁ হিন্দীটো সিমান বুজি নাপাওঁ মই অসমীয়াখিনিয়ে চাওঁ ভালকৈ তোমাৰ